হয় আচলতে আমাৰ ঘৰত সংগীতৰ চৰ্চা খুব সৰুৰ পৰা কৰিছোঁ আমাৰ দেউতাহঁতেও সংগীতৰ প্ৰতি বহুত বেছি আগ্ৰহী ককায়েও আগতে আমাৰ দোতাৰা বজায় তেনেকৈ লোকগীত গাইছিলে নিজা দোতাৰা আছিলে গতিকে সেইটো পৰিবেশ মানে মই সৰুৰ পৰা পাইছোঁ আৰু সেইটো গতিকে মানে সংগীত চৰ্চাটো সদায় মানে তেজত আহিছে মানে তেজতে আহিছে বুলি কৈছোঁ বংশানুক্ৰমভাৱে আহিছে গতিকে অসমীয়া গানৰ ভিতৰত তেনেকৈ মই সকলোৱেই ভাল পাওঁ আজি নতুন প্ৰজন্মৰ গান কিছুমানো শুনি ভাল পাওঁ আৰু পৌৰাণিক গান কিছুমানো শুনি ভাল পাওঁ এতিয়া ধৰি লওক ডক্টৰ ভূপেন হাজৰিকা তেখেতৰ গান কোনেনো ভাল নাপায় তেখেত এজন সুমধুৰ নীলকন্ঠী তেখেত নীলকন্ঠী তেখেতৰ গান ধৰি লওক মোক জংলী জংলী দুনীয়াই কয় এনেকুৱা ধৰণৰ গানবিলাক মই এটি যাযাবৰ তাৰ পিছত দীপালী বৰঠাকুৰ বাইদেউ তেখেতৰ গীত তেখেতৰ তেখেতক নাইটিংগেল বুলি কয় যিহেতু তেখেতৰ সুৰীয়া কন্ঠই সকলোকে আপ্লুত কৰে আৰু বিশেষকৈ আমাৰ অসমত খুবেই জনপ্ৰিয় বৰ্তমান জনপ্ৰিয় জুবিন গাৰ্গৰ গীত তেখেতৰ গীত ভাল পাওঁ শুনি আৰু বাকী ক'বলৈ গলে বহুতকেইগৰাকীয়ে আছে আৰু ধৰি লওক খগেন মহন্তদেৱৰ গীত তেখেতৰ গীত শুনি খুৱেই ভাল পাওঁ তেনেকৈ মানে সংগীত চৰ্চাটো অব্যাহত ৰাখিছোঁ এনেকুৱা ডাঙৰ ডাঙৰ শিল্পীবিলাকৰ গান শুনো মন বেয়া লাগিলেও তেখেতসকলৰ গানেই আমোদ দিয়ে বা আমাক বহুত বেছি আমাৰ মনটো প্ৰফুল্লিত কৰে মনুজ্যোৎস্না মহন্ত বাইদেউ তেখেতৰ গীত গতিকে ইমান শুৱলা কন্ঠী মানে গায়ক গায়িকাৰে আমাৰ অসমখন ভৰপূৰ ইয়াতে আছে আমি গতিকে যোনপিনে চাওঁ সেইপিনে সংগীত চৰ্চা দেখিব আপোনালোকে আৰু সংগীত প্ৰেমী বুলি ক'লে অসমৰ ৰাইজ চবতকৈ আগত আৰু গতিকে তেনেকুৱাই আৰু মই সৰুৰ পৰাই সংগীতৰ লগত জড়িত আৰু ভৱিষ্যতেও নিশ্চয় থাকিব সেয়াই